অ' হেমন্ত হোটেল হয়নে বাৰু মই আপোনাক অৰ্ডাৰ দিছিলোঁ যে ৰুটি বাৰখন বনাবৰ কাৰণে মোক এতিয়া বাৰখন ৰুটি নালাগে অকণমান কমাই দিয়ক ছয়খনমান দিয়কচোন